এই নাই ঘৰতে আছোঁ পাইছোঁ পাইছোঁ ও ও ক'চোন অ এই অ পাতিছে পাতিছে ও বেয়া নহয় বেয়া নহয় ভালেহে হ'ব

চাৰিটাকে চাই ও অ মই ইয়াক তেতিয়াহ'লে ৰাতুলক লৈ ল'ম মই এঘাৰটা বজাত অ মই এইফালৰ পৰা তেতিয়া ৰাতুলে ময়ে গুচি যাম গুচি যামনে একেলগে এইফালেদি গৈ বেটেনি চাৰিআলিতে লগ হ'ম আৰু অ অ এইফালেদি অ এইফালে যোগীবাৰীবিল পাৰ হৈ পেলাই গুচি যামগৈ আৰু অ খালী এঘাৰটাৰ আগত পাবগৈ লাগিব আকৌ তাত গৈ পেলাই নাম চাম ভৰ্তি কৰাব লাগে নেকি চাগৈ ও সেইবিলাক ঠিক কৰি ল'ব লাগিব তাকে ওম

চাৰিশ লৈছেনি

ও

ৰাতুলক লগ লৈ যাম ওম বাৰু পোৱা নোপোৱা সেইটো চলাই যাম আৰু ও ওম

কৰিব লাগে কৰিব লাগে ওম নাই নাই যাম যাম

এঘাৰটাত পামগৈ

এই নাই পাঁচ কিলোমিটাৰমান হ'ল বে বেছি দূৰ নহয়

ও তেতিয়া অ অ অ হ'ব তেতিয়া তই ক'লে মানে কোৱাটো ভাল হ'ব তাক এবাৰ ও ও ও অ অ হ'ব বাৰু তেতিয়াহ'লে অ